অঁ বা কোৱাচোন অঁ মই এই নিউজ লাইভৰ অফিচটোৰ ওচৰতে আছো অঁ এই মোৰ কাম অলপ আছে মানে এই ফটোষ্টেট কৰিব লাগে কলেজৰ এচাইনমেন্টৰ কপিকেটামান সেইকেইটা কৰিয়েই মই ভাত খাবলৈ গৈ আছো ঘৰলৈ অঁ মাক অলপ টাইম ৰখি থাকিব দেচোন আৰু পোন্ধৰ বিছ মিনিটৰ ভিতৰত মোৰ কাম হৈ যাব লাগে এই কাৰেণ্টটো মানে অহা যোৱা কৰি আছে যে সেইটো কাৰণে অলপ দেৰি হৈ গৈছে অঁ এইটোৱেই মই এইমাত্ৰ এই ইচপ্ৰাইট এটা কিনি লৈ খাই উঠিছোঁ বা থাকিবই পৰা নাই দেই ইমান গৰম অঁ এই ফ্ৰিজৰ পানী বেছিকৈ নাখাবি দেই ফ্ৰিজৰ পানী একদম ঠাণ্ডা হৈ থাকোতে নাখাবি গৰম সোমাই গ'লে গোটেই বেমাৰ হ'ব অঁ অঁ ঠিকেই কৰিছ দে অঁ অঁ মেকুৰী গোটেইকেইটা আছে নাই ঘৰতে অঁ চাই থাকিবি আকৌ এই মাক আহিলে লৈ যায়গৈ নহয় তই ভালকৈ চাই থাকিবি মেকুৰীকেইটাক আৰু খাবলৈ দিছে নাই সিহঁতকেইটাক অঁ মোৰ কাৰণে খাবলৈ কি কি থৈছে এ মজা ৰুটি মাংস খামবে আজি অ'হ মজাহ মোৰেই দিন আৰু অঁ ঠিকে আছে দে বাই